হেল্ল' ঋতু নেকি ভালে আছা মোৰো ভালেই দিয়া অঁ কি ঘৰতে নেকি কি কৰি আছা কিতাপ পঢ়িছা অঁ ডাৱৰীয়া বতৰনো কিতাপ নপঢ়ি কি কৰিবা ময়ো ঘৰতে সেই কিবাকিবি সৰু সুৰা কাম কৰি আছোঁ বতৰো ৰাতিপুৱাৰ পৰা ডাৱৰীয়া তাতে ল'ৰাৰো আজি স্কুল বন্ধ সেইকাৰণে ঘৰতে আছোঁ আৰু ইটো সিটো কৰি মেলি আজি ডাৱৰীয়া বতৰৰ কাৰণে আকৌ আমাৰ ল'ৰাৰ ৰেষ্টুৰেণ্টত খাবলৈ মন গ'ল অকলে মা সদায়নো কিমান ভাত পানী ঘৰতে বনাই থাকে আজি বোলা ৰেষ্টুৰেণ্টতে খাই আহোঁগৈ সি আকৌ তোমাৰ চিকেন বিৰিয়ানী আৰু মমো খাই বৰ ভাল পায় এইকাৰণে ভাবিলোঁ তোমাকে সুধি চাওঁচোন বাৰু গোলাঘাটৰ কোনখন ৰেষ্টুৰেণ্টত ভাল খাদ্য পোৱা যায় সকলো ৰেষ্টুৰেণ্টৰ খাদ্যবিলাক সুস্বাদুও নহয় খায়ো ভাল নালাগে মোৰ বিশেষ ৰেষ্টুৰেণ্টত খোৱা অভ্যাস নাই বাৰু কলেজৰ দিনত ধৰা আমি চাহ একাপ কেতিয়াবা হোটেলত পুৰি এখন তেনেকৈয়ে খাই হোৱা মানুহে তুমি কিন্তু শুনামতে এখনো হোটেল ৰেষ্টুৰেণ্ট বাদ দিয়া নাই দেই সকলোবিলাকতে এদিন নহয় এদিন জুতি লৈছাই সেইকাৰণে ভাবিলোঁ তোমাকে সুধি চাওঁচোন বাৰু আমাৰ গোলাঘাটৰ মাজমজিয়াত ডেলিচিয়াছ বুলি এখন আছে বাৰু ৰাতি আমাৰ ল'ৰাটো খুৰাকৰ লগত এদিন গৈছিলে তাত মমো বিয়ে খাই বহুত ভাল পালে আৰু লগতে বিৰিয়ানীও বহুত ভাল সেইকাৰণে মোক কৈ আছে তালৈকে ব'লা বুলি মই ভাবিলোঁ তোমাকো কথাটো সুধি চাওঁ তুমিতোতো সকলো ৰেষ্টুৰেণ্টত এবাৰ হ'লেও গৈছাই সেইকাৰণে ভাবিলোঁ তোমালৈ ফোন এটা কৰোঁচোন আমি গ'লে ধৰা এতিয়া নাযাওঁ এই সন্ধ্যা টাইমত অকণমান ওলাই যাম বাৰু তেতিয়া ৰাতিৰ সাঁজ ঘৰত নবনালেও হ'ব অঁ ময়ো এই তাৰ কথা মতে যাম বুলিয়েই ভাবিছোঁ সেইকাৰণে তোমালৈ ফোন এটা কৰিলোঁ অ' ৰবাচোন বাৰু আৰু এখন ৰেষ্টুৰেণ্ট যে এই ডাকঘৰৰ আমাৰ সন্মুখত খুলিলে ডাঙৰকৈ অঁ সেইখনৰ খাদ্যবিলাক তুমি কেনেকুৱা বনায় জানা নেকি বাৰু অঁ সবিশেষ মই নাজানো বাৰু এদিন এই আমাৰ লগৰ এজনী সোমাইছিলে ঠিক নাপালোঁ বুলিয়ে ক'লে সেইকাৰণে মই তোমাক সুধি চাওঁচোন বাৰু অন্য কিবা ৰেষ্টুৰেণ্ট আছে নেকি ডেলিচিয়াছৰ বাহিৰে আৰু অলপ দুই কিলোমিটাৰমান যোৱাৰ পাছতে ৰঙাজনৰ ফালেও কেইখনমান ধাবা বা ৰেষ্টুৰেণ্ট পোৱা যায় বাৰু অঁ ৰঙাজানখন বৰ ধুনীয়া ঠাই তালৈকো যাব পাৰি এতিয়া তালৈকে যোৱাটোৱে কৰিম বুলি ভাবিছোঁ মই অৱশ্যে বাৰু ৰঙাজান ধাবালৈ বা ৰেষ্টুৰেণ্টলৈ যোৱা নাই অঁ তাত নতুন ৰেষ্টুৰেণ্ট এখনো খুলিলে অকণমান দূৰ গৈয়ে পায় ৰঙাজান তিনিআলিৰ পৰা অঁ আমাৰ লগৰবিলাক প্ৰায়ে যায় বাৰু তালৈ অঁ মোক কয় কিন্তু মইহে মানে আজিলৈকে তোমাৰ যোৱা নাই তুমি নিশ্চয় তালৈ গৈছা ন কি তুমিও যোৱা নাই নেকি অঁ মই তুমি গৈছা বুলি ভাবিছিলোঁ কাৰণ তুমিতোতো আৰু সকলো হোটেল ৰেষ্টুৰেণ্টত এপাক হ'লেও সোমোৱাই অঁ মই এটা কাম কৰোঁ নহ'লে এই তোমাৰ লগত কথা পাতি থকাতকৈ গুগুলতে ছাৰ্চ কৰি চাওঁচোন তাৰ মানে গুগলত ছাৰ্চ কৰি চালে তাৰ ৰিভিউসমূহৰ বিষয়েও জানিব পাৰিম বা কোনটো খাদ্যত কিমান দাম সেইটোৰ বিষয়েও জানিব পাৰিম অঁ তোমাক মই মিছাতেই ডিষ্টাৰ্ব দিলোঁ সেইকাৰণে ভাবিছোঁ মই গুগুলত ছাৰ্চ কৰিয়েই সকলোবিলাক কথাই জানি লওঁ অঁ হ'ব তেনে দিয়া অঁ এতিয়া মই ৰাখোঁহে সন্ধিয়া হ'বলৈ বেছি দেৰি নাই নহয় সন্ধিয়া আগে আগে গৈ আৰু ৰাতি নটামান বজাত ঘূৰি আহিব লাগিব অঁ হ'ব ৰাখিছোঁ দিয়া তোমাক মিছাতেই আমনি দিলোঁ হ'ব পঢ়ি থাকা ৰাখিছোঁ অঁ